মই এটা ম'বাইল কিনিছিলোঁ ম'বাইলটোৰ বেটাৰী কোৱালিটি একেবাৰে বেয়া দুই তিনিদিনৰ লৈকে নাযায়ে দহ মিনিট পোন্ধৰ মিনিটৰ পিছে পিছে ম'বাইলৰ চাৰ্জ শেষ হৈ যায় কেমেৰা কোৱালিটিও একেবাৰে বেয়া ধোঁৱা ধোঁৱা দেখি ফোনত কথা পাতিলে একেবাৰে শুনা নাপায় স্পিকাৰটোতো ঘেৰঘেৰাই শব্দ শুনা পাই একো স্পষ্ট নহয় লগতে এটা টিভি কিনিছিলোঁ টিভিটোৰো শব্দবিলাক চেৰচেৰ চেৰচেৰনি মাৰি থাকে আৰু কালাৰ কোৱালিটিও একেবাৰে বেয়া কালাৰটো মানে স্পষ্ট নহয়